আশী হেজাৰ পাঁচশ নব্বৈ সত্তৰ হেজাৰ তিনিশ বিশ চল্লিছ হেজাৰ তিনিশ ত্ৰিছ এহেজাৰ দুশ বিশ পাঁচ হেজাৰ নশ নব্বৈ সাত হেজাৰ তিনিশ চাৰি